অঁ দা ভালে আছেনে অঁ অ' পথাৰৰ খেতি চেতি হ'ল নেকি অঁ পানীয়ে অসুবিধা কৰা নাই এইবাৰ অঁ মই জনাত দেখোন আপুনি বহুত ধানৰ খেতি কৰে বোলে এই তাকেহে লাগছিল আগত আমাৰ খেতি নহ'লেই এইবাৰ এই কিবা অলপ ফুটা চুটা থাকিল পথাৰৰ মাটি কিবা চন পৰা নিচিনাই হ'ল এই হেৰি আগত দেখি কিবা এখান কাজ পাতিছিলোঁ মই এই অকণমান হেৰি লাগছিল চাউল লাগছিল মানে বিশেষকৈ জহা চাউল এই আছে ইতা আপোনাৰ তাত আছে কিজানি শেষ ত' কৰা নাই কিজানি অঁ তাৰোপৰি এই বিহু আহি আছে বিহুৰ কাৰণেও মই আগতীয়াকৈ আপোনাক কৈ থৈ দিলো এই মানে বন্নি চাউল বৰা চাউল এই সেইখিনিও মই আৰু বেলেগত নিবিচাৰোঁ আপোনাৰ পেই ল'ম বুলি ভাবিছোঁ আৰু বেলেগক নিদিব আৰু যি দাম হয় আৰু লৈ ল'ব আৰু

এই দামটো দামটো কিমান হয় বা দামটো কিমান হয় বা অঁ অঁ ঠিকে আছে যি দামে নহওঁক কিয় তাৰমানে এইখিনি চাউল এহ মই নগ'লেওঁ বেলেগ এজনক পঠিয়াই দিম আপুনি দি পঠাব চাউলখিনি অঁ অঁ অঁ ঠিক আছে পইচাৰ কথা চিন্তা নকৰিবো পইচা ক'ম হ'লেও দি পঠাব কিন্তু আকৌ অঁ বাৰু ঠিক আছে দিয়ক বাৰু